আমাৰ বিদ্যুতৰ যিমান প্ৰয়োজনীয়তা আছে সিমান অপ্ৰয়োজনীয়তাও অপ্ৰয়োজনীয়তাও হয় কাৰণ বিদ্যুত ভালদৰে আমাৰ এই বিদ্যুতৰ ওৱেৰিঙসমূহ নকৰিলে বিদ্যুতৰ চৰ্ট চাৰ্কিতৰ ফলত মানুহৰ ঘৰ দুৱাৰ জ্বলাৰ সম্ভাৱনা থাকে আৰু চৰ্ট চৰ্ট খোৱাৰ পিছত মানুহৰ মৃত্যু পৰ্য্যন্ত হ'ব পাৰে তো বিজুলী ঢেৰেকনিৰ ফলত আমাৰ লাইনৰ কেতিয়াবা যান্ত্ৰিক বিজুতি ঘটে তাৰপিছতে ইনভেটাৰসমূহ আমাৰ জ্বলি যায় বিভিন্ন ফেন ইলেক্ট্ৰনিক বস্তুসমূহো আমাৰ বেয়া হয় তো বিদ্যুতৰ বিদ্যুতৰ অসাৱধানতাৰ ফলত মানুহৰ প্ৰাণো হানি হয় সেইকাৰণে বিদ্যুত বিদ্যুত ভালদৰে ওৱেৰিঙসমূহ কৰি মানুহৰ জীৱন জীৱনত যাতে অশা জীৱন সুখ শান্তিৰ হয় সেইটো ব্যৱস্থা হ'ব লাগে